হাঁহ কুকুুৰাৰ ওপৰত মই ক'বলৈ গৈছোঁ হাঁহ কুকুৰা পালনৰ ওপৰত মোৰ বহুতখিনি এই ধৰি লওক অভিজ্ঞতা আছে বাৰু সেয়ে মই হাঁহ কুকুৰা পালনৰ লগতে জড়িত বৰ্তমান মোৰ কুকুৰা আছে প্ৰায় ত্ৰিছজনী আৰু হাঁহ আছে ত্ৰিছ চল্লিছটামান হ'ব হাঁহ চল্লিছটা সেই হাঁহ চল্লিছটাৰ ওপৰত মোৰ ধৰি লওক এখন মোৰ ঘৰুৱাভাৱে এটা ভাল অভিজ্ঞতাই হৈছেগৈ কুকুুৰাৰ পালন আৰু হাঁহ পালনৰ আগত আগে কুকুৰা পালনৰ বিষয়ে কৈছোঁ কুকুৰা কুকুৰা পালন কৰি মই বহুতখিনি লাভাম্বিত মানে ভাল এটা ফল পাবলৈ সক্ষম হৈছোঁ কুকুুৰাৰপৰাই কুকুৰা গঁৰালটো আমি প্ৰথম বনোৱা কথা কৈছোঁ কুকুৰা গঁৰালটো আমি এটা ভাল ৰ'দ ঘাই জেগাত আহল বহলকৈ বনাই ল'ব লাগে কুকুৰা গঁৰালটোৰ ওপৰত প্ৰায় টকৌ পাত বা নৰাৰে দিলে বেছি ভাল হয় আৰু কুকুৰা গঁৰালটো আমি সদায় চাফ চিকুণকৈ ৰাখিব লাগে কুকুৰা গঁৰালত আমি প্ৰথমতে গঁৰালটো ধৰি লওক ধুনীয়া ভেটিটো মানে কেঁচা হ'ব লাগে কেঁচা মাটিত মানে কুকুৰাবিলাক থাকি ভালপায় পকা গঁৰাল হ'লে সিহঁতি অকণমান সিহঁতৰ থাকিবলৈ অসুবিধা হয় কুকুৰা গঁৰালটো আমি সদায় চাফ চিকুণকৈ ধৰি লওক ৰাখিব লাগে কুকুৰা গঁৰালটো ৰাতিপুৱা ৰাতিপুৱাৰ এবাৰ চাফা কৰিব লাগে তেতিয়া দিনটোত আৰু চাফা নকৰিলেও হয় কুকুৰা গঁৰালৰ কুকুৰা ধৰি লওক ত্ৰিছজনী কুকুৰাত বহুতখিনিয়ে জেগা লাগিব কুকুৰা ত্ৰিছজনীৰ ফলত আমি কি কৰিব লাগিব তাতে আমাৰ মতা কুকুৰাৰ মানে ত্ৰিছটাৰ ভিতৰত মতা কুকুৰা থাকে ত্ৰিছটা কুকুৰাত প্ৰায় তিনি চাৰিটা আমি ঘাই কুকুৰা থ'ব লাগিব আৰু বাকীখিনি কণী পৰা কুকুৰা কুকুৰা গঁৰালটো আমি ৰাতিপুৱা হোৱা চাফা কৰাৰ পিছতে সিহঁতক বাহিৰলৈ উলিয়াই দিব লাগে উলিয়াই দিয়াৰ পিছত বাহিৰত যিবিলাক ধৰি লওক বন আৰু বন পোক পৰুৱা সেইবিলাক খায় সিহঁতে সিহঁতি খায় সেইবিলাকৰপৰা সিহঁতি ভাল এটা শক্তি আহৰণ কৰে আৰু আমাৰ কুকুৰা কুকুৰাখিনি আমি পোৱালি পোৱালি যিবিলাক কুকুৰা সেইখিনি আমি এক্সট্ৰাকৈ ৰাখিব লাগে কাৰণ কেলৈ ডাঙৰ কুকুৰাখিনিয়ে সিহঁতক কেতিয়াবা অকণমান ধৰি লওক খুটা খুটি কৰিলে সিহঁতি কেতিয়াবা অকণমান দুখ পোৱা দেখা যায় সেইটো কাৰণে মাইকী কুকুৰাখিনি আমি এই মানে যিখিনি পোৱালি উলিওৱা কুকুৰা সেইখিনি আমি চিলিঙি গঁৰালত ৰাখিব লাগে আৰু যিখিনি ডাঙৰ কুকুৰা সিহঁতক আমি এভাগে ওপৰত ধুনীয়াকৈ এখন চাং পাতি তাত থাকিবলৈ দিবলগীয়া হয় আৰু সেইদৰে কুকুৰাখিনি ৰখা হয় আৰু কুকুৰাখিনি কণী পাৰিবলৈ আমাক কি কৰিব লাগে আমি কি কৰোঁ আমি এটা প্ৰায় ত্ৰিছ পঁচিছজনীমান কুকুৰা ধৰি লওক পোন্ধৰটা পোন্ধৰটামান আমি কি কৰিব লাগে ধুনীয়াকৈ বাঁহেৰে সাজি পিনে সিহঁতক মানে কণী পৰা সুবিধা কৰি দিব লাগে কণী পৰা কণী পাৰিলে কণীখিনি কি কয় আমি আনি পিনে সিহঁতক এডোখৰ জেগাত থ'ব লাগে তাৰপৰা আনি সিহঁতক কণীৰপৰা পোৱালিখিনি যেতিয়া আৰম্ভ যেতিয়া কণী প্ৰায় এজনী কুকুৰা পোৱালি ওলোৱালৈকে বাইছ দিনমান সময় প্ৰয়োজন হয় সেই বাইছ দিনত সিহঁতি কুকুৰা পোৱালিখিনি এক্সট্ৰা কৰি পিনে সিহঁতক মানে কি কৰিব লাগে আমি সৰুতে আমি এটা হেৰি এটা এটা ঔষধ পাই সিহঁতৰ সেইটো চকুত দিব লাগে চকুত দিয়াৰ লগে লগে সিহঁতক আৰু সেনেকৈ বিশেষ পানীৰ হেৰি খোৱাব নালাগে দৰব পাতি তাৰ পিছত সিহঁতক আমি কি কৰিব লাগে সৰু সৰু খুদু চাউল আৰু এটা দানা পাই সিহঁতক মিহলি কৰি খাবলৈ দিব লাগে সিহঁতি দানাটো যিমানে খাব পানীও সিমানে খাবলৈ বিচাৰে আৰু সেই পানীখিনি খালেহে সিহঁতৰ এটা ভাল এটা মানে এটা সেই ওজন বৃদ্ধিত সহায় হয় অৱশ্যে কুকুৰাখিনি এনেদৰে ৰখাৰ পিছত আমি কি কৰিব লাগিব মাজে সময়ে আমি পটাচ পানীও দিব লাগে আৰু এটা পাউদাৰ ঔষধ পোৱা হয় ঔষধটো আনি আমি চাউলৰ লগত মিহলি কৰি খোৱালে সিহঁতৰ যিখিনি বেমাৰ আজাৰ হঠাতে হয় সেইখিনিৰপৰা সিহঁতি আঁতৰি থাকে আৰু আমি এনেদৰে এনেদৰে হোৱাৰ পিছতে আমি কি কৰিব লাগিব প্ৰায় ধৰি লওক এনেদৰে দহ বিছ পঁচিছ দিনৰ পিছত কুকুৰাখিনি এটা ভাল এটা ধুনীয়া হেৰি হৈ যায় সেইখিনি আমি আনি পিনে আকৌ কি কৰিব লাগিব আকৌ মা ডাঙৰ এডোখৰ এটা এক চাইড কৰি সিহঁতক ধুনীয়াকৈ ৰাখি মেলি তাৰ পিছতে ভালকৈ দানা খুৱাব আমি ঘৰতে কিছুমান দানা তৈয়াৰ কৰিব পাৰোঁ যেনে ধৰি লওক কচু পচলা এইবিলাক সিজাই আৰু সিহঁতৰ লগত এটা দানা মিক্স কৰি সিহঁতক এটা ভালকৈ আমাৰ যিবিলাক আমাৰ হেৰি কি কয় ভাত আৰু কলগছৰ পেলনীয়া ধৰি লওক প্ৰস্তুত বা আমাৰ আহাৰ প্ৰস্তুত কৰি সিহঁতক খোৱাব পাৰোঁ আৰু এনেদৰে মোৰ প্ৰায় কুকুৰা বিক্ৰী প্ৰায় মাহত মাহত প্ৰায় দহ পোন্ধৰ হেজাৰ টকা পাওঁ আৰু এইফালে হাঁহৰপৰাও আমি মাহত প্ৰায় হাঁহটো বাৰু মাহত নহয় প্ৰায় তিনিমাহমান লাগি যায় তেতিয়া আমি ত্ৰিছ পঁয়ত্ৰিছ হেজাৰমান টকা পাওঁ এনেদৰে আমাৰ এই ভাল এটা কুকুৰা হাঁহৰ ওপৰত আমি এটা পইচা ল'বলৈ আমাৰ এটা ভাল এটা ব্যৱসায় হিচাপে আগবাঢ়িছোঁ আৰু এই কুকুৰা হাঁহখিনি ৰাখিবলৈ সদায় আমি গঁৰালটো চাফ চিকুণ কৰি ৰাখিব লাগে আৰু সেই চাফ চিকুণ কৰি ৰাখিলেহে আমাৰ কুকুৰা হাঁহবিলাক ভালদৰে থাকিব কুকুৰা হাঁহবিলাক আমি কুকুৰা হাঁহবিলাকৰ গঁৰালত আমি চূণ ছিটিয়াব লাগে চূণ ছিটিয়ালেহে আমাৰ বহুতখিনি বেমাৰ আজাৰৰপৰা কুকুৰা হাঁহবোৰ দূৰত থাকিব আৰু এইদৰে কুকুৰা হাঁহখিনি দূৰত থকা বেমাৰৰপৰা দূৰত থাকিলেহে আমাক যিটো আমি সিহঁতৰপৰা চাহিদা পাম সেই চাহিদাটো আমি ল'বলৈ সক্ষম হ'ম আমি হাঁহৰ ওপৰত কৈছোঁ হাঁহক লাগে পানী পানী পানীত মানে হাঁহবিলাক পুখুৰীত এটা পাৰতে হাঁহৰ গঁৰাল হ'ব লাগে পুখুৰীত যাতে হাঁহবিলাক চৰি চৰিবলৈ পুখুৰী পাৰতে ধৰি লওক গঁৰালৰপৰা নামি পুখুৰীটো পায় পুখুৰীটোত চৰাৰ পিছত চাৰিওফালে যাতে সিহঁতক চাৰিওফালে যাতে সিহঁতৰ মানে ধৰি লওক পুখুৰী কিনাৰে কিনাই চিলিঙিৰ ব্যৱস্থা কৰিব লাগে তেতিয়া সিহঁতক বেলেগ বাহিৰা বস্তু আক্ৰমণ কৰিব নোৱাৰে এনেদৰে এনেদৰে থাকি এনেদৰে থাকিলে সিহঁতৰ মানে এটা নিৰাপদ হয় আৰু হাঁহবিলাক সদায় পুখুৰী পাৰত হ'লে গঁৰাল দিব লাগে কাৰণ কেলৈ সিহঁতৰ যিবিলাক যিবিলাক ধৰি লওক সিহঁতৰ যিবিলাক হাঁহৰ গু যিবিলাক হাঁহৰ হেৰিবিলাক সেই বস্তুবিলাক পুখুৰীৰপৰা পানী লৈ চাফা কৰিবলৈ সুবিধা হয় আৰু এনেদৰে হাঁহে হাঁহে প্ৰায় এক মাহমানৰ ভিতৰতে কণী পোৱালি উলিয়াৰ সময় লাগে আৰু হাঁহ সেই সেই পোৱালিখিনি আমি সদায় ভালদৰে প্ৰতিপালন কৰিব লাগে প্ৰথম অৱস্থাত সিহঁতক প্ৰথম অৱস্থাত অকণমান সৰু কোমল দানা খুৱাব লাগে আৰু পিছত সিহঁতি যিকোনো দানা খাবলৈ পাৰে আৰু তেনেদৰে হাঁহ আৰু কুকুৰা পালন কৰি আমাৰ বহুতখিনি ধৰি লওক লাভ হৈছোঁ আমি স্কুলৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়াবলৈ সক্ষম হৈছোঁ আৰু মানে যিখিনি আমি বেমাৰ আজাৰ কিবা এটা হ'লে আমি এই কুকুৰা হাঁহ বিকা পইচাখিনিৰপৰাই আমাৰ বহুতখিনি লাভ হৈছে আমি এই কুকুৰা হাঁহ পালনটো আমাৰ এটা ব্যৱসায় হিচাপে আমি লৈছোঁ আৰু আমি এই ব্যৱসায়টো আমি গাঁৱত আমাৰ বিশেষকৈ সুবিধা হয় কাৰণ কেলৈ গাঁৱত আমাৰ আমাৰ জেগাডোখৰো বহল আহল হয় আৰু আমি ধুনীয়াকৈ বিক্ৰী আমাৰ আমাৰ ধুনীয়াকৈ সিহঁতৰ লাগি থাকিবলৈ আমাৰ এটা ভাল সময় আমি পাওঁ আৰু আমি গাঁৱত এইবিলাক পুহি মেলি আমাৰ ধৰি লওক যিবোৰ যিখিনি আমাৰ ধৰি লওক কুকুৰা হাঁহ আমি পুহি আছো সেই কুকুৰা হাঁহখিনি আমি একেখিনি কুকুৰা হাঁহকে আমি ব্যৱসায় মানে গঁৰালত ৰাখিব নালাগে যিখিনি ধৰি লওক পিছত আমাৰ কুকুৰা বাঢ়িছে সেই কুকুৰা হাঁহখিনি আমি কি কৰিব লাগে বঢ়া যিখিনি ডাঙৰ প্ৰথম পৰ্যায়খিনি আমি আকৌ চকেণ্ড পৰ্যায়ত বঢ়া সেই ৰাখিব লাগে আকৌ আমি প্ৰথম পৰ্যায়খিনি বিক্ৰী কৰি বিক্ৰী কৰি দিব লাগে কাৰণ কেলৈ আমাৰ তেতিয়াহে আমাৰ ধৰি লওক সিহঁতৰ আয়ুসটো দিন দিন বাঢ়ি বাঢ়ি গৈ থাকিব আমি সেই কুকুৰাখিনিটো তেনেকুৱা কৰিব লাগে আৰু হাঁহখিনিতো তেনেকুৱা কৰিব লাগে ত' আমি যদি একেখিনি বস্তুকে সদায় ৰাখোঁ তেতিয়া আমাক কি হয় কুকুৰা আমাৰ হয়তো কোনোবা দিনত আমাৰ সিহঁতৰ আয়ুসটো মানে হেৰি হৈ যাব মানে কি কেতিয়াবা কিছুমান কুকুৰা বয়স হ'লে মৰিও যায় সেইটো কাৰণে আমি হাঁহ কুকুৰাবোৰ সলাই থাকিব লাগে হাঁহ কুকুৰা আমি হাঁহ কুকুৰাবোৰ আমি সদায় এই ধুনীয়াকৈ চাফ চিকুণকৈ যিমানে ৰাখিব পৰা যায় আমাৰ সেই সেই কুকুৰা হাঁহবোৰ আমাৰ ধৰি লওক বেমাৰ আজাৰপৰা সিমানে বাচি থাকিব আমি এক আমাৰ প্ৰধানকৈ কৰিব লাগিব আমি গঁৰাল চাফ চিকুণ আৰু সিহঁতক প্ৰতিপালন আৰু সিহঁতক আমি ধৰি লওক নিজে কিছুমান খাদ্য তৈয়াৰ কৰি সিহঁতক দিব পাৰিব লাগিব দিব লাগিব আৰু সেই কুকুৰা হাঁহখিনিৰ লগতে আমি প্ৰায় লাগি থাকিব লাগিব অকল গঁৰালটো গঁৰালটোৰ ওপৰতে কুকুৰাখিনি বান্ধি থ'লেও নহ'ব সিহঁতক মাজে মাজে বাহিৰলৈ উলিয়াই দিব লাগিব আৰু বাহিৰলৈ উলিয়াই দিয়াৰ পিছত সিহঁতক কি কৰিব লাগিব সিহঁতৰ প্ৰতিপালনো ঠিকদৰে ল'ব লাগিব সেনেকৈ বিভিন্ন ধৰণৰ ধৰি লওক ঔষধো খুৱাই সিহঁতক এটা সময় হেৰি হেৰি কৰিব লাগিব তেতিয়াহে আমি ভাল এটা ৰিজাল্ট পাম আৰু পাবলৈ সক্ষম হ'ম